হেল্ল' অ' জোনমণি হ তাত লাগিছেনে বাৰু অ' এই শাক পাচলি খেতি কৰা হৈছেনে নাই বাৰু সেইফালে অ' কি কি আছে বাৰু পাচলি

অ' অ' আ আৰু আৰু এই সেইবিলাকৰ দাম কেনেকুৱা বাৰু দামটো দামটো দামটো অ' অ' অ' মোৰ মানে ঘৰত এই বিয়া এখন ওলাইছে সেইকাৰণে পাচলি অলপ প্ৰয়োজন হৈছে নহয় এক কুইণ্টেলমান এক কুইণ্টেলমান মোক মানে পাচলি লাগিব শাক পাচলি এই এই দাংবডি নাই নি তাত এতিয়া অ' অ' তাৰ দামটো কি বুলি কৈছিলে অ' অ' সেই তাৰো অলপমাণ লাগিব তেনেকৈ মানে এক কুইণ্টেলমান লাগিব আৰু তেতিয়াহ'লে মই টমটম এখন লৈ তালৈ যাম আৰু ন অ' অ' হ'ব তেতিয়াহ'লে